আমাৰ অসমীয়া সমাজত পৰম্পৰাগত নৃত্য বুলি ক'লে সছ সত্ৰীয়া নৃত্যই এক উল্লেখযোগ্য ভূমিকা পালন কৰে আৰু ময়ো সত্ৰীয়া নৃত্যৰ লগত ওতপ্ৰোতভাৱে জড়িত দুহেজাৰ ওঁঠৰ চনত অনুষ্ঠিত এটি সত্ৰীয়া নৃত্যৰ প্ৰতিযোগীতাত মই বিশেষ স্থান পাবলৈ সক্ষম হৈছিলোঁ গতিকে সত্ৰীয়া নৃত্যৰ যি বৈশিষ্ট্য সেইসমূহৰ বিষয়ে অৱগত কৰিব বিচাৰিছোঁ যে সত্ৰীয়া নৃত্যত উৰাই মুখ্য স্থান লাভ কৰে এই উৰা ভাৰতীয় আন কিছুমান শাস্ত্ৰীয় নৃত্যত আছে যদিও সত্ৰীয়া নৃত্যৰ দৰে মুখ্য নহয় বা উৰা সত্ৰীয়া নৃত্যৰ এটি বিশেষ বৈশিষ্ট্য নৃত্য পৰিৱেশন কৰোতে শৰীৰটি উদ্ধ আৰু অদ্ধ কৰি ওলাই আহি থকাটো সত্ৰীয়া নৃত্যৰ আন এটা বিশেষ বৈশিষ্ট্য যিটো প্রায় সংখ্যক শ শাস্ত্ৰীয় নৃত্যৰ লগত নিমিলে শৰীৰৰ ভাৰসাম্য উধমুখী কৰি নৃত্য প্ৰদৰ্শন কৰা সত্ৰীয়া নৃত্যৰ বৈশিষ্ট্য যি পদ্ধতি ভাৰতীয় আন শাস্ত্ৰীয় নৃত্যসমূহত দেখা পোৱা নাযায় যিকোনো সত্ৰীয়া নৃত্য পৰিৱেশনত তাণ্ডৱ বা লাস্যৰ এটি ধাৰাত নৃত্য কৰাটো ইয়াৰ প্ৰধান বৈশিষ্ট্য অৰ্থাৎ এখন নৃত্য প্ৰদৰ্শন কৰোতে তাণ্ডৱ বা লাস্য দুয়োটা ধাৰা একেলগে নাথাকে আন আন ভাৰতীয় শাস্ত্ৰীয় নৃত্য কিছুমানত অভিনয় যুক্ত নৃত্যত পদচালনৰ ওপৰত কম গুৰুত্ব দিয়া পৰিৱৰ্তে সত্ৰীয়া নৃত্যত সম গুৰুত্ব দিয়াটো এই নৃত্যৰ আন এক বিশেষ বৈশিষ্ট্য সত্ৰীয়া নৃত্যৰ আন এটা প্ৰধান বৈশিষ্ট্য হৈছে যে এই নৃত্য পৰিৱেশনত নৃত্য বিশেষ শিৰস্থান পৰিধান কৰাটো বাধ্যতামূলক শুদ্ধ নৃত্য কৰোতে পৰিৱেশন কৰ্তাৰ হাত বাহুৰ তলত থাকিব লাগে অভিনয় যুক্ত নৃত্যৰ লগতো গীতৰ অভিনয়ৰ মাজত শুদ্ধ নৃত্য প্রদৰ্শন কৰাটো সত্ৰীয়া নৃত্যৰ এটি বিশেষ বৈশিষ্ট্য এই নৃত্যৰ আন এটি বৈশিষ্ট্য হ'ল হস্ত চালনাৰ লগে লগে একেফালে শৰীৰৰ চালন কৰা অৰ্থাৎ যি দিশত নৃত্যকাৰে হাত নি নিব সেই দিশেই শৰীৰটো যায় য'তো হস্ত ত'তো দৃষ্টি অৰ্থাৎ যি দিশে হাত সেই দিশেই দৃষ্টি নিক্ষেপণ কৰিব লাগিব ইয়ো সত্ৰীয়া নৃত্যৰ এক বিশেষ বৈশিষ্ট্য